ব্যৱসায় কৰা মানে তাঁত বোৱা তাত বৈ মেলি চাদৰ মেখেলা চাদৰ মেখেলা বিকি ব্যৱসায় উপাৰ্জন কৰিছিলোঁ এখন মেখেলা ধৰক বলে বুলি ক'লে এখন মেখেলা ববলৈ সূতা কিনি আনি এদিন ববিন কৰি এদিন লগাব লাগে লগাই মেলি ব তুলি শালত তুলি লৈ দুদিন বা তিনিদিন এখন মেখেলা বব লাগে বৈ মেলি সেই মেখেলাখন ধৰক মাৰ্কেটত নি বিকিলে এক চাৰিশ ধৰক পাঁচশ টকা পাওঁ পোৱা কাৰণে লাভ দেখি ধৰক মেখেলা চাদৰ বৈ ব্যৱসায় কৰিলোঁ ব্যৱসায় কৰা পিছত অন্য় বেলেগ চাদৰ ধৰক গামোচা তেনেকৈ ব'বলৈ মেলিবলৈ শিকি এবাৰ ধৰক মেখেলা চাদৰ এবাৰ চাদৰ এবাৰ গামোচা নানা ধৰণৰ ধৰক কাপোৰ কানি বিকিয়ে লাভ পাই ধৰক ব্যৱসায়টো দিনক দিনে ডাঙৰ হৈ আহিলে আহিলে মানে ধৰক গোট নিচিনা খুলি মই ববলৈ মেলিবলৈ মানুহ বেলেগ মানুহ আনিও শিকাবলৈ ধৰিলোঁ শিকাই মেলি তাহাঁতেও ধৰক দিনটোত তিনিজনী বা চাৰিজনী মানুহে আহি তাত বৈ মেলি দিয়ে দিলেও সেইখিনি নি বিক্ৰী কৰি বিক্ৰী মেলিও ধৰক মোৰ লাভ হয় লাভ হ'লে বুলি ক'লে মই সেই বোৱা কটা মেলাত অইনো ব্যৱসায় আৰুনো কি ক'ম সেই তাঁত বোৱা কটা সূতা কটা ধৰক চিলোৱা মেলি কৰা সেইটোৱে ব্যৱসায় কৰোঁ কৰি লৈ এতিয়া গৃহিণী অৱস্থাত গৃহিণী কাম কৰি থাকিলেও নহ'ব কিবা এটাতো ব্যৱসায় কৰিব লাগিব কৰিলত সেই বোৱা কটা ব্যৱসায়টোকে আৰম্ভ কৰিম বুলি ভাবিলোঁ আৰু যেনেকৈ কৰিলোঁ তেনেকৈ লাভো হ'ল লাভ হৈ মেলি এতিয়া দিনক দিনে ব্যৱসায়টো ডাঙৰ কৰিছোঁ ডাঙৰ কৰি লৈ ধৰক ব্যৱসায় ব্যৱসায় কৰি মেলি ধৰক লাভ হোৱা দেখি এইটো ব্যৱসায় কৰি আকৌ বেলেগ ধৰক আজিকালি নানা ধৰণৰ ধৰক বোৱা কটা কাম হৈয়ে থাকে তিৰোতাবিলাকৰ সেইকাৰণে এইটো বৈ অতাই ধৰক ইটো বওঁ ইটো বৈ অতাই ইটো কৰোঁ লৈ যাওঁ গোটেইখিনি বৈ কৰি মেলি কাটি কৰি মাৰ্কেটলৈ লৈ যাওঁ মাৰ্কেটত দাম দৰ পতাই ধৰক মেখেলা চাদৰযোৰ কিমান গামোচা কেনেকৈ এই চাদৰ কেনেকৈ এনেকৈ বজাৰত নি ধৰক বিকোগৈ বিকোঁ বিকিও মোৰ তেনেকৈ লাভ হৈছে লাভ হোৱা কাৰণে ঘৰত এনেই থকাতকৈ ধৰক বোৱা কটা কৰাতে লাভ দেখি দিনক দিনে মোৰ বোৱা কটাটো বহলাব ধৰিছোঁ বহলাই মেলি ধৰক লাভ হোৱাৰ কাৰণে বহল হ'ল বহলহৈ আজি এইটো কৰিছোঁ কাইলৈ সিটো কৰিছোঁ ঘৰত অকল খোৱা মেলা কাম কৰিলেতো নহ'ব কিবা এটা ধৰক ব্যৱসায় কৰিব লাগিব বুলিয়ে সেই ব্যৱসায়লৈ ধৰক আগবাঢ়িলোঁ যেনেকৈ আগবাঢ়িলোঁ তেনেকৈ ধৰক লাভো হৈছে এতিয়া কৰি মেলি থাকোঁ এনেই থাকিলেনো মানুহৰ লাভ হ'ব জানো কিবা এটা উপাৰ্জন হ'ব জানো কৰিলে মেলিলেহে ধৰক উপাৰ্জন হ'ব সেইটো কাৰণে এনেই ধৰক বহি কেনিবা গৈ ধৰক সময়ে কটাব নাই টাইম পাছ কৰিব নাই নকৰাৰ বিষয়লৈ সেই বোৱা কটা ধৰক সূতা পকোৱা সূতা ববিন কৰা কাপোৰ মে চাদৰ মেখেলা বোৱা কাম কৰি থাকোঁ দিনত ধৰক ৰাতি হ'লেও কেতিয়াবা বোৱা কটা সময় পালে ধৰক বোৱা কটা কৰি থাকোঁ কৰি কৰি তেনেকৈ ধৰক লাভ হৈছে লাভ হোৱাৰ কাৰণে ধৰক অইনো ব্যৱসায় কৰিবলে ধৰক অইনো ব্যৱসায় কৰিবলৈ মনে নেযায় ধৰক এই বোৱা কটা কৰি মেলি ধৰক কাম কৰোঁ ব্যৱসায় কৰিছোঁ সেইটোকে কৰা কটা মেলা বোৱা কটা আজিকালি বজাৰত গ'লে নানা ধৰণৰ ধৰক কাপোৰ কানিবোৰ পোৱা যায় পালেও আমাৰ যিমানটো নিজে হাতে বোৱা কটা কৰা কাপোৰটো পিন্ধি ভালো লাগে আৰু দিনো যায় বজাৰত নানা ধৰণৰ কাপোৰ কানি ওলালেওনো কি হ'ব সেইবোৰ কাপোৰ কানি ইমান দিন নাযায় ধৰক ৰং বিৰঙৰ ৰং দিয়ে ৰংবোৰ গুচি গ'লে ৰংটো ভাল নালাগে আমি সেইকাৰণে নিজে ঘৰতে বনাই কৰি মেলি ধৰক বৈ কাটি নিজে ফুল বাচি নিজে দহি বাতি চিলাই কৰি নিজে পিন্ধোঁ সেইটোৱে লাভ দেখিছোঁ আৰু নিজৰ ঘৰতে কৰা মেলাটোৱে ভাল আছে সেইকাৰণে নিজে ঘৰতে কটা বোৱা কটা কৰোঁ কৰিলে আনকো কেতিয়াবা দৰকাৰ হ'লে ধৰক মোক কাপোৰ কানি মাৰ্কেটলৈ নিওঁ গাঁৱৰ মানুহেও ধৰক বিচাৰিলে বুলি কৈ পোৱা যায় দিব পাৰোঁ আৰু বিকিবলৈ কাৰোবাক গামোচা লাগিলে কাৰোবাক চাদৰ লাগিলে কাৰোবাক মেখেলা লাগিলে এনেকৈও বৈ মেলি কৰি লাভ হৈছে লাভ হোৱাৰ কাৰণে ধৰক ব্যৱসায়টো মোৰ দিনক দিনে ধৰক ডাঙৰ হৈ আহিছে সেই ব্যৱসায় কৰিয়ে বহুতো উন্নতি হৈছে ধৰক ল'ৰা ছোৱালী পঢ়াবলৈ শুনাবলৈ ধৰক পাৰিছোঁ সেইকাৰণে মই বোৱা কটাটোৱে ভাল বুলিয়ে ভাবিছোঁ ধৰক মাইকী মানুহৰ ধেৰ কাম আছে কৰিবলগীয়া বেলেগত ওলাই যাব লাগিব সেইবোৰ কৰিবলৈ এইকেইটা হ'ল ঘৰত থাকিলেই কৰিব পাৰি বোৱা কটা মেলা তাঁতৰ শাল লাগিব ধৰক ঘৰ এটা লাগিব শাল লাগিব দুৰপতি লাগিব যতঁৰ লাগিব মাকো লাগিব ধৰক মুহুৰা কাঠি লাগিব ববিন লাগিব সেইখিনি যোগাৰ কৰি লৈ ঘৰতে বোৱা কটা মেলা কৰি মেলি মই বহুত উন্নত হৈছোঁ উন্নত হোৱা কাৰণে এই ল'ৰা ছোৱালী পঢ়োৱাও বহুত সুবিধা কৰিব পাৰিলোঁ সেইকাৰণে আৰু সেই তাত বোৱাটোৱে কটা মেলা কৰাটোৱে ভাল বুলিয়ে ভাবি কৰিলো আৰু বজাৰত ধৰক বেলেগ ধৰণৰ বেলেগ মানুহে বৈ দিয়া কাপোৰ কানি ধৰক ইমান ভালো নহয় নিজে বোৱাখনৰ সমান কেতিয়াও নহয় নোহোৱা কাৰণে নিজে বোৱাডোখৰ পিন্ধিও ভাল লাগে ধৰক দিনো যায় বজাৰবোৰ ইমান দিন নাযায় নাযায় কাৰণে নিজে বৈ কৰিয়েই লওঁ আৰু